মই মোৰ পৰিয়ালৰ সুস্বাস্থ্য থাকিবলৈ ৰাতিপুৱা গধূ ৰাতিপুৱা মই তেওঁলোকক মানিমুণি আলু ভাজি এনেকৈ বনাই দিওঁ আৰু আপোনাৰ আবেলি হ'লে ঘৰতে কৰা শাক পাচলি পালেং লাই আদিৰ চব্জি থাকে শাকৰ তৰকাৰী আদি বনাই দিওঁ আৰু তেওঁলোকৰ সুস্বাস্থ্য ৰাখিবৰ বাবে মই তেনেকুৱা বিভিন্ন ধৰণৰ আহাৰ বনাই খুৱাওঁ কাৰণ স্বাস্থ্য সুস্থ থাকিলেহে পৰিয়ালটো সুখৰ হ'ব সেয়ে মই ঘৰতে আমাৰ খেতি কৰে মানিমুনি লাই পালং মূলা কবি ঘৰতে বহুখিনি খেতি কৰা হয় যাৰ ফলত তাত ৰাসায়নিক সাৰ আমি ব্যৱহাৰ নকৰোঁ আমাৰ স্বাস্থ্যত একো ক্ষতি নকৰে সেয়েহে আমি সেই খাদ্যখিনিকে বনাওঁ বাৰীৰ পৰা ছিঙি আনি পালেং পালেঙৰ চাটনি আদি বনায় আৰু খোৱা হয় লগতে বিভিন্ন শাক পাচলিও মই বনাওঁ আৰু বইল দালি বনাওঁ যাতে স্বাস্থ্য হয় তেলৰ খুব কম পৰিমাণে মই তেল দিওঁ আঞ্জা চাঞ্জাত আৰু আপোনাৰ ঘৰৰ পুখুৰীতে আমাৰ মাছ আছে সেই মাছো বনাওঁ এনেকৈ বিভিন্ন তৰকাৰী মাছৰ তৰকাৰী আদি বনাওঁ লোকেল মূৰ্গী দিম এনেকৈ মই খুৱাওঁ বনাই লোকেল দিমৰ দোম জোল বইল দিম আদি বনাই খুওৱা হয় আৰু প্ৰ'টিন পাবৰ বাবে মই তেওঁলোকক লোকেল মুৰ্গী খুৱাওঁ আৰু লোকেল মূৰ্গীৰ কেতিয়াবা মই ছুপো বনাই দিওঁ যাতে সেই ছুপখিনিয়ে আমাৰ হাড়সমূহ টান কৰে আৰু বিভিন্ন শাক পাচলি বনাই আঞ্জাত দিয়া হয় ৰাতিৰ সাঁজৰ বাবে ৰাতি মাছ মাংস দিয়া নহয় যাতে আমি মাছ মাংস খালে ৰাতি আপোনাৰ খাই বেছি একো কাম কৰা নহয় শুই যোৱা হয় সেয়েহে আমি ৰাতি তেওঁলোকক নৰ্মেল বইল দালি ক আৰু কম পৰিমাণ তেলত ভজা ভাত চব্জি আদি বনাই দিয়া হয় যাতে তেওঁলোকে সেইখিনি খায় আৰু সুস্বাস্থ্য থাকে ৰাতিপুৱা আনকালে মই ৰাতিপুৱা শুই উঠিয়ে তেওঁলোকক গৰম পানী এগিলাছ এগিলাছো যোগান ধৰোঁ কাৰণ সেই গৰম পানী খায়ো তেওঁলোকৰ দেহাটো বহুত যথেষ্ট শান্তি পায়